হেল্ল' কি কি কৰিছে অঁ এই আপোনাৰ দোকানত গুটি আছে নেকি শাকৰ গুটি

অঁ চবৰে আছে ভাগে ভাগে অঁ মোক এই ওলকবি লাগিছিলে বন্ধাকবি ফুলকবি তেনেকৈ আৰু জলকীয়া কেপচিকাম তেনেকৈ কেইটামান লাগিছিলে শাক কৰিব এইবাৰ খেতি কৰিবৰ কাৰণে লাইশাকৰ গুটি লাইশাকৰ গুটি আছে নেকি বাৰু

মই কাইলৈ দহটামান বজাত যাম বাৰু অঁ সাৰ মানে এই এইবিলাক আৰু হেৰি জৈৱিক সাৰ দিছোঁ গোবৰ পেলাইছোঁ এনেকৈ গেলা খেৰ খেৰ সেইবিলাকে পেলাইছোঁ অঁ এই মই দহটামান বজাতে যাম আৰু দহটামান বজাত পোৱাকৈ আপুনি দোকানত দোকানত থাকিব মই বস্তুকেইটা আনিম হেৰি তেতিয়া কৰি চাওঁচোন খেতি আমাৰ আমি অকল খেতি বাতিৰ লগতে জড়িত হৈ থাকোঁ নাই এইবিলাক নকৰিলে দেখোন ভালেই নালাগে ভালেই নালাগে অঁ

জাতিলাও জাতিলাও আছে গুটি আছে অঁ অঁ অঁ হেৰি আকৌ তিঁয়হ অঁ হ'ব দিয়ক